অঁ এই মইতো আজাৰতে আছোঁ গুৱাহাটীতে আছোঁ গুৱাহাটীতে অঁ

এই ফাৰ্ষ্ট প্ৰথমতেতো আপোনাৰ আমি যে পানী টেংকি পানী টেংকি কওঁ সেই পানী টেংকিৰ পৰা আপোনাৰ সেই নাক ওলোৱা বাছবিলাক শ্বিলঙলৈকে গৈছিল ঘোঁৰা গাড়ীও গৈছিল আৰু ঘোঁৰা গাড়ী যাওঁতে এটা দিন পূৰা লাগে এই নাক জোঙা গাড়ীবিলাকত গ'লেও সেই এটা দিন পূৰা লাগে সেই ডিব্ৰুগড়ফালৰ মালিক এটাৰ বোলে বাছবিলাক আছিল সেইকাৰণে সেই গোটেই ৰাস্তাটোৰ নাম জি এচ ৰোড তাৰপিছত এই যে তাৰ পিছত এই যে দীঘলী পুখুৰীটো আছিল দীঘলী পুখুৰীৰ পাৰত বোলে আপোনাৰ হেৰি ওলাইছিল সাপ ওলাইছিল ৰাস্তা ঘাটবিলাকতো কেঁচাই আছিল অঁ আছিল প্ৰায় ভৰলুলৈকে ঢুকিয়েই নাপায় মানে গুৱাহাটীত এতিয়া এই মাজতে অকণমান আছিল তাকো গৰু গাড়ী চলিছিল তেতিয়া গৰু গাড়ীয়ে মস্ত ডাঙৰ আৰু কটন কলেজখনতো বহুত পিছত হয় অঁ ক'ত বিল্ডিং থাকিব বিল্ডিং একো নাই তাৰ মাজতে এই যে আমি যে ফাঁচি বজাৰত যে আপোনাৰ কুঞ্জ ঠাকুৰৰ দোকান বুলি কওঁ যে সেয়া সেই আহিছিল তেতিয়া বাংলাদেশৰ পৰা স্বাধীনতাৰ আগতে আৰু শেখ ব্ৰাদাৰ্ছ এওঁলোক দুজন বাংলাদেশৰ পৰা আহিছিল আগতে তাৰপিছত আপোনাৰ সেই পিছত গুচি গ'ল শেখ শেখ ব্ৰাদাৰ্ছ থাকি গ'ল কুঞ্জ ঠাকুৰৰ ভতিজাটো থাকি গ'ল কুঞ্জ ঠাকুৰৰজন বোধহয় গুচি গ'ল বাংলাদেশলৈকে সেই দুখনেই পুৰণি দোকান গুৱাহাটীৰ অঁ কুঞ্জ ঠাকুৰ

নাছিল অঁ

অঁ অঁ অঁ হয় হয় তেনেকুৱাই আছিল অঁ অঁ সেই শৰণীয়া চৰনীয়া এইবিলাক সব খেতি মাটি সেইকাৰণে আজিও যে নবীন নগৰ নবীন নগৰ অনিল নগৰত পা পানী উঠে সেইকাৰণে উঠে গোটেইসোপা দ খেতি মাটি আছিল সেইসোপা উজান বজাৰৰ এইখিনিহে আচল গুৱাহাটী এই নদীৰ পাৰত নাছিল আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতেল আছিল তাৰপিছত নহয় নহয় মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতেল নাছিল সেইখন মেডিকেল কলেজ আছিল আগতে চিভিল হস্পিতেলখন প্ৰথমতে গুৱাহাটী মেডিকেল কলেজ আছিল আ আৰু তাৰ লগতে আপোনাৰ হেৰিটো আছিলে এই দূৰ দূৰদৰ্শন কেন্দ্ৰটো অ' তাতেই আছিলে আপুনি চিন্তা কৰকচোন এই মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতেল কেনেকৈ মেডিকেল কলেজখন চলাইছিল তেতিয়া অঁ অঁ চিট কম ডিপাৰ্টমেণ্টো কম তেনেকুৱা অঁ ঠিক আছে লগা লগি হৈ কথা পাতিম দিয়ক অঁ